হয় মই আপোনাৰ হোটেলৰ পৰা সেই চাওমিন অৰ্ডাৰ কৰিছিলোঁ মই এতিয়া হঠাতে এফালে যাবলগীয়া আছে মানে যাবলৈ ওলাইছোঁ মই এফালে যোৱাৰ কাৰণে এতিয়া ঘৰ ঘৰত কোনো নাথাকে যে সেইকাৰণে মই আপোনালোকক যিটো বিল পে'মেণ্ট কৰিছিলোঁ সেইটো যাতে আপুনি অনুগ্ৰহ কৰি মোক ঘূৰাই দিয়ে ধন্যবাদ